মোৰ প্ৰিয় মাছ বুলি ক'বলৈ গ'লে মাগুৰ পুঠি ৰৌ শিঙৰা কান্দুলি আদি আৰু বহুতো মাছ আছে যিবিলাক মাছ মই খাইছোঁ কিন্তু নাম হয়তো মোৰ মনলৈ অহা নাই মই মাগুৰ মাছটো বিশেষকৈ ভাল পাওঁ এইটো কাৰণে কাৰণ মাগুৰ মাছটো খোৱাৰ ফলত বহু ধৰণৰ ভিটামিন পোৱা যায় বুলি মই ভাবোঁ আৰু মাগুৰ মাছ বুলি ক'লে দুই ধৰণৰ মাছ পোৱা যায় এটা হৈছে লোকেল মাগুৰ আৰু এটা হৈছে চাইনা মাগুৰ মই বিশেষকৈ লোকেল মাগুৰটো খাই বেছি ভাল পাওঁ কাৰণ চাইনা মাগুৰ বুলি ক'লে মানুহে ঘৰতে উৎপাদন কৰে তাত বহু ধৰণৰ লেতেৰা সামগ্ৰীও পেলাই দিয়ে যিবিলাক চাইনা মাগুৰে খায় আৰু তেনেকুৱা কিছুমান কাৰণত মই চাইনা মাগুৰটো নোখোৱাটো ভাল পাওঁ আৰু লোকেল মাগুৰটো মই বিশেষ ভাল পাওঁ লগতে পুঠি মাছটো মই খাই বহুত ভাল পাওঁ মই শুনিছোঁ যে পুঠি মাছৰ মাথাটো খালে বহুত এটা শক্তি বাঢ়ে বুলি মই শুনো চকুৰ পাৱাৰো আহে বুলি মই শুনিছোঁ লগতে ৰৌমাছটো বিশেষকৈ ঘৰৰ মানুহবিলাকে বহুত ভাল পায় খাই লগতে মইও সেইটো কাৰণেই অলপ খাবলৈও প্ৰিয় হৈছে ৰৌ মাছটো আৰু শিঙৰা মাছ বুলি ক'লে তাতো বহু পৰিমাণে কাঁইটৰ পৰিমাণ কম থাকে বাকলিও নাথাকে বাকলি গুছোৱাৰ যি সমস্য়া তাৰ পৰা আমি অলপ দূৰত থকাৰ লগতে শিঙৰা মাছটোও আমাৰ বহুতো প্ৰিয় কান্ধুলি মাছো তেনেকৈ খুব প্ৰিয় খাবলৈ আজিকালি দেখিছোঁ বজাৰতো চালানীয়া মাছবিলাকে বহু পৰিমাণে মানুহৰ দৃষ্টিগোচৰ কৰিছে মানুহবিলাকে চালানীয়া মাছো খুব খাই ভাল পাইছে আৰু তাৰ ভিতৰত মই কচ আৰু ৰৌ যিহেতু চালানীয়া আৰু ৰৌ পোৱা যায় গতিকে কচ আৰু ৰৌটো মোৰ বাবে অতিকৈ প্ৰিয় মই এই দুটা মাছ খাই বহুতো ভাল পাওঁ আৰু ক'বলৈ গ'লে মানুহসকলে সাধাৰণতে কি কি মাছ খাব খাই ভাল পাই মই বিশেষতো ক'ব নোৱাৰোঁ কাৰণ মানুহৰ নিজৰ নিজৰ এটা লক্ষ্য় থাকে যে কোনে কি মাছ খায় ভাল পায় মই আৰু দেখিবলৈ পাইছোঁ যে বিয়া সবাহত যেতিয়া মাছ খাবলৈ দিয়ে তেতিয়া চাবলৈ গ'লে প্ৰায় একেই মাছেই সকলোকে খাবলৈ দিয়ে তাতো আমি কোনো ধৰণৰ ভেদভাও নাৰাখি একেই মাছেই আমি খাওঁ আৰু বহুতৰে প্ৰিয় মাছবিলাকেই আমাক দিয়া হয় ধৰি লওক ৰৌ বা কচ বা কিছুমান ছান্দাজাতীয় মাছো আমাক দিয়ে খাবলৈ তেনেকুৱা মাছ সকলোৱে খায় মই ভাবোঁ সক সকলোৰে প্ৰিয় একমাত্ৰ মাছ হ'ব লাগে ৰৌ মাছ আৰু ছান্দা মাছ আৰু কিছুমান মানুহক মই এইটোও দেখিছোঁ যে বাৰিষা বা পানী হোৱাৰ লগে লগে জাকৈ জাল তাৰ পিছত পল' লৈ বহু ধৰণৰ মাছ ধৰিবলৈ যায় তাৰ ভিতৰত প্ৰায় মানুহবিলাকে কমন কাপ আৰু কিছুমান ফিচাৰী মাছ তেওঁলোকে ধৰি আনে হয়তো সেই মাছবিলাক তেওঁলোকৰ অতিকৈ প্ৰিয় কাৰণ প্ৰায় তেনে মাছেই তেওঁলোকক ধৰা দেখা পাওঁ আৰু মই ভাবোঁ সকলো মানুহৰে কিছুমান প্ৰিয় মাছ থাকে গতিকে মানুহৰ নিজৰ নিজৰ লক্ষ্য়ৰ ওপৰত দৃষ্টি ৰাখি তেওঁলোকে নিজৰ প্ৰিয় মাছবিলাক খায় ভাল পায় আৰু মোৰ প্ৰিয় মাছ বুলি ক'লে ৰৌ মাছ একমাত্ৰ প্ৰিয় লগতে আৰু বিভিন্ন ধৰণৰ মাছ আছে ঠিক তেনেকৈ সকলোৰে বহুতো প্ৰিয় মাছ থাকে গতিকে এইখিনি